চিলায় আছোঁ কোনে কৈছে বাৰু

কোৱাচোন কিবা আছিলে নি হয় নেকি কেনেধৰণৰ কাপোৰ ভাল নে পাটৰ কাপোৰ নেকি

হ'ব অঁ অঁ অঁ কাপোৰ লৈ মানে দামটো এতিয়া মুগা কাপোৰত মই কাপোৰ লগাই দিলে মানে দুশকৈ লওঁ তাৰ পিছত নৰ্মেলকে নৰ্মেল কাপোৰ যদি হয় ইনেই হেৰি লগাই দিয়া মানে পাৰ্পিন চাৰ্পিন লগাই দিয়া তেনেকুৱা কাপোৰ হ'লে মানে ডেৰশকৈ লওঁ আকৌ ব্লাউজ যদি হয় ব্লাউজত আঢ়ৈশকৈ লওঁ তেনেকৈ লওঁ তেনেকৈ এতিয়া আপুনি এতিয়া কেনেকুৱা ধৰণৰ এতিয়া দিয়ে দিবহিচোন অঁ ভাল লগাই দিম ভাল লগাই দিম ভাল লগাই দিম অঁ হ'ব হ'ব অঁ ৰুমাল আকৌ পাৰ্পিন লগাই দিলে ত্ৰিছ টকাকৈ লম অঁ ওৱাৰ পঞ্চাছ টকাকৈ লম ওৱাৰ এটাট পঞ্চাছ টকাকৈ লম ঠিক আছে ঠিক আছে লৈ আহিলেই হ'ব হ'ব হ'ব